হাঁহ কুকুৰাৰ পালন তথা এইসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিয়ম আছে বিভিন্ন ধৰণৰ সময় সময় সেইবিলাকৰ যত্ন পাতি ল'ব লাগে সময়মতে দানা পানী দিব লাগে সময়মতে দৰব পাতি খোৱাব লাগে যিহেতু কোনো এটা বস্তু যদি হাঁহ কুকুৰা যদি আমি হাঁহ কুকুৰাৰপৰা যদি আমি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই হাঁহ কুকুৰাবিলাকৰ পালন তথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ গুৰুত্ব দিব লাগে যাতে হাঁহ কুকুৰাসমূহ সঠিকভাৱে বৃদ্ধি হয় তাৰ বাবে আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰোঁ তেখেতসকলক এটা স্বাস্থ্য পৰিৱেশ দিওঁ তেখেতসকলক এটা ধুনীয়াকৈ থাকিব পৰাকৈ পুখুৰী ব্যৱস্থা কৰিছোঁ সময়মতে পানী খাব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ সময়মতে দানা খাব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ লগতে হাঁহ হাঁহ কুকুৰাখিনিয়ে যাতে শান্তিৰে থাকিব পাৰে বা আহল বহল ঠাইত থাকিব পাৰে তাৰো ব্যৱস্থা কৰা হৈছে বিশ্বজুৰি এইবোৰৰ মাজত মানে বিভিন্ন ধৰণৰ ভিন্নতা আছে কাৰণ সকলো ঠাইতে জলবায়ু একে নহয় গতিকে সকলো ঠাইত জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি আমি এইখিনিৰ পালন তথা নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে এতিয়া আমাৰ ঠাইতো জলবায়ুবিলাক আমাৰ ঠাইত কিছুমান গৰম ঠাণ্ডা জলবায়ুটো মিক্স মিশ্ৰণৰ হয় কিন্তু অন্য ঠাইত কিছুমান ঠাইত অতি গৰম হয় বাকী অন্য ঠাইত অতি ঠাণ্ডা হয় গতিকে জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি বা বতৰৰ ওপৰত নিৰ্ভৰ কৰি এইবিলাকৰ নিয়ন্ত্ৰণ কৰা হয় বা পালন কৰা হয় বিশেষকৈ হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত কষ্ট হয় যদিও এইখিনি আমি সঠিকভাৱে কৰোঁ যাতে হাঁহ কুকুৰাখিনিৰপৰা আমি হাঁহ কুকুৰাখিনি আমি সঠিকভাৱে ৰাখিব পাৰোঁ বা এইবিলাকৰপৰা আমি সঠিকভাৱে অৰ্থ উপাৰ্জন কৰিব পাৰোঁ লগতে এইসমূহৰ